অ মই ৰিতু বৰদলৈৰ লগত কথা পাতি আছোঁ নেকি

অ আপুনি আহিব পাৰিবনে নহয় নহয় মেকআপটো লাগে কেমেৰাটো নেলাগে অকল মেকআপটো হ'লে হয় অ আপোনাৰ তাত গোটেইখিনি আছেনে

অ অ অ এতিয়া অ মোক লাগিছিল দুই এদিনৰ ভিতৰতে হ'লে হয় এনে আপোনাৰ প্ৰাইছটো কিমানমান হ'ব অ মোক গোট অ অ অ অ অ অ কৰি থাকোঁ মই তথাপিতো আপোনাৰ প্ৰাইছটো মানে এনে অ অ অ অ নাই নাই আৰ্টটো আপোনালোকেই দিব অ অ অ অ

অ অ অ অ অ অ অ

অ অ তেতিয়াহলে আপুন অ লাগিব অ

অ অ মোক গোটেইখিনিয়ে লাগিব

অ হয় দিয়ক অ অ অ অ হ'ব দিয়ক হ'ব দিয়ক অ অ ক'ম দিয়ক